এই হেৰি এই তোৰ তাত এই কিবা ফল ফল চল আছেনে হয় নেকি মোৰ এতিয়া মানে ছিজনটো আমৰ ছিজনহে মোৰ নাতিটোক আম লাগে হেৰি কেজি কেনেকে হয় নেকি আৰু এই মালভোগ কল তাৰ পিছত এই আপেলৰ দামটো অলপ কমিছে নেকি বাৰু হয় নেকি আঙুৰটো হয় নেকি তে হেৰি নহয় মই মই যামনে নে বস্তুখিনি লৈ আহিবি তাকেতো তই হেৰি কৰিবিছোন হেৰি আম দুই কেজি আৰু ভাল চাই কল এআষি আৰু তাৰ পাছত আপেল এক কেজি আৰু আঙুৰ এপোৱা মান হ'লেই হ'ব নেকি আঢ়ৈশ গ্ৰাম মান এইকেইটা লৈ আহিবি আৰু লগতে আৰু কি আজিকালি প্লাম চাম ওলাইছে নহয় তৰমুজটো অৱশ্যে তাৰ ল'ৰা ছোৱালী মানুহৰ হেৰি নহয় তাৰ চৰ্দি কাৰণে অলপ ভাল নহয় যদি তই হেৰি প্লাম আছে প্লামকে আধা কিলোমান লৈ আহিবি জামুক জামুকো ওলাইছে নহয় জামুক

ইছ বাঃ তহঁতৰ দৰে বেপাৰীবিলাক বহুত বদমাছ দেই তহঁত বেপাৰীবিলাক মানে মানুহক চাই চিতি দামবিলাক মাৰ নেকি

হ'লেও তই মই যিকেইটা ক'লো সেইকেইটা লৈ আহিবি পইচাটো মই ঘৰতে দি দিম বাৰু তই বস্তু কেইটা লৈ আহিবি ৰাখিছোঁ